হয় আমাৰ অঞ্চলত স্থানীয় টোৰ গাইড বা সেৱা প্ৰদানকাৰী ব্যক্তি কেইবাজনো আছে তেওঁলোকৰ জৰিয়তে আমি বিভিন্ন ঠাইসমূহ ভ্ৰমণ কৰিব পাৰোঁ তেওঁলোকৰ বাবে আমাৰ যথেষ্টই সুবিধা হয় কাৰণ আমি বহুতো নজনা ভাষা তেওঁলোকে জানে যাৰ বাবে আমাৰ সুবিধা হয় তেওঁলোকে প্ৰায় সকলো ভাষাতে কথা পাতিব পাৰে যেনে হিন্দী অসমীয়া ইংৰাজী বাংলা বড়ো তেলেগু ফৰাচী মুঠতে তেওঁলোকে প্ৰায়বিলাক ভাষাতেই কথা পাতিব পাৰে আমাৰ অঞ্চলৰ ৰোহিত গগৈ নামৰ এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ ভ্ৰমণ কাৰ্যসমূহ ৰাইজৰ সুবিধাৰ্থে খুব সুলভ মূল্যত

ব্যৱসায় তেওঁ প্ৰায়বিলাক ভাষাই জানে মিচিং বড়ো হিন্দী ইংৰাজী অসমীয়া সকলোবিলাক ভাষাই জানে যাৰ বাবে আমাৰ সুবিধা হয় এবাৰ তেওঁ তেওঁ প্ৰায় ডিব্ৰুগড়ৰপৰা আনিনি বা বিভিন্ন পাহাৰীয়া অঞ্চলসমূহলৈ পৰ্যটকসকলক ভ্ৰমণ কৰাবলৈ লৈ যায় এবাৰ মই আৰু মোৰ বন্ধু চাৰি পাঁচজন মিলি সেই ৰোহিত গগৈ জৰিয়তেই আনিনিলৈ গৈছিলোঁ তেওঁৰ জৰিয়তে যোৱাৰ বাবে আমাৰ যথেষ্টখিনি সুবিধা হৈছিল কাৰণ আমি প্ৰতিটো অঞ্চল বা প্ৰতিটো ঠাই আমি চিনি নাপাওঁ কিন্তু তেওঁ যিহেতু আমাৰ লগত গাইড হিচাপে গৈছিল গতিকে আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাছিল আমি আমি ডিব্ৰুগড়ৰপৰা ট্ৰেইন প্ৰথমে ট্ৰেইনেৰেই যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু তেওঁৰ লগত যোৱা সেই যাত্ৰাটোত আমাৰ সকলোবিলাক সুবিধাই আছিল তেওঁ প্ৰদান কৰিছিল এক অহা যোৱা খোৱা থকা সকলো ধৰণৰ সুবিধাখিনিয়েই তেওঁ খুব সুলভ মূল্যত আগবঢ়াইছিল যিহেতু পাহাৰীয়া অঞ্চললৈ গৈছিলোঁ তথাপি মনত অকণ ভয় আছিল পাহাৰীয়া ঠাই কেনেকৈ বা যাম বা কেনেধৰণৰ বা পৰিৱেশ কিন্তু সেই ৰোহিত গগৈৰ জৰিয়তে আমি যোৱাৰ বাবে আমাৰ যথেষ্ট সুবিধা হৈছিল যদিও পাহাৰীয়া ঠাই তেওঁ আমাক খুব ভালদৰেই ৰাস্তাসমূহ পাৰ কৰাইছিল

তাতে আমি প্ৰায় তিনি চাৰিদিন আছিলোঁ আৰু সেই থকা দিনকেইটাত

নিজেই আমাৰ খুব ধ্যান ৰাখিছিল খোৱাৰ পৰা থকাৰ গোটেইখিনি যত্ন লৈছিল

তাত থকাৰ সময়ত যিহেতু পৰিৱেশটো বেলেগ পাহাৰীয়া অঞ্চল যিহেতু খুব বেছি ঠাণ্ডা আছিল তাৰ কাৰণে মোৰ লগৰ এজনৰ খুব বেছি গা বেয়া হৈছিল কিন্তু তেওঁ আমাক যথেষ্ট সহায় কৰিছিল যিহেতু তাতে ওচৰতে কোনো ধৰণৰ চিকিৎসালয় বা ডক্তৰ বা তেনেকুৱা ধৰণৰ কোনো সুবিধা নাছিল গতিকে তেওঁ লগত যিখিনি লৈ গৈছিল সৰু সুৰা মেডিচিন তেওঁ সেয়া দিছিল আমাক লগতে মোৰ বন্ধুজনৰ তেওঁ নিজেই খুব বেছি যত্ন লৈছিল যাতে মোৰ লগৰজন খুব সোনকালে সুস্থ হওক সেয়া তেওঁ চেষ্টা কৰিছিল তেওঁৰ জৰিয়তে খুব ধুনীয়া ধুনীয়া মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আমি উপভোগ কৰাৰ সুবিধা পাইছিলোঁ অকলশৰে গ'লে যথেষ্টখিনি ভয় থাকে ক'ত থাকিম কি কৰিম কেনেকৈ যাম বা কেনেকৈ আহিম এনেকুৱা ধৰণৰ কথাবিলাক কিন্তু তেওঁৰ জৰিয়তে যোৱাৰ বাবে আমাৰ কোনো ধৰণৰ এই অহা যোৱা থকা খোৱা এইবিলাকক লৈ আমাৰ অসুবিধা হোৱা নাছিল

খুবেই ভাল লাগিছিল ট্ৰিপটো আমাৰ খুব ধুনীয়া আছিল

ইমানকেইদিন থকা হৈছিল যেতিয়া আৰু অলপটো পইচা দৰকাৰ হ'বই কিন্তু তথাপিও ৰোহিত গগৈয়ে আমাক খুব সুলভ মূল্য যিমান তেওঁ পাৰে কমকৈ আমাৰপৰা টকা লৈছিল আৰু তাত থকা দিনকেইটা খুবেই ভাল লাগিছিল খুব ধুনীয়া ধুনীয়া ঠাই আমি চাইছিলোঁ লগতে উভটনি পথত

মোৰ লগৰ আৰু এজনৰ অসুস্থ হ'ল আৰু যিহেতু তেওঁ মোৰ লগৰজন কোনো কাৰণতে আমি অহা দিনা উভতি আহিবপৰা অৱস্থাত নাছিল তেওঁ খুব বেছি গা বেয়া হৈছিল আৰু আমিও লগতে থাকিবলৈয়ো মানে আমাৰো দিগদাৰ আমিও উভতি আহিবই লাগিব এনেকুৱা এটা পৰিস্থিতি হৈছিল যিহেতু উভটনিৰ পথ সেয়েহে আমি বিমূৰত পৰিছিলোঁ যে লগৰজনক এতিয়া কেনেকৈ আমি ঘৰলৈ আনিম কিন্তু ৰোহিত গগৈয়ে আমাক যথেষ্ট সহায় কৰিছিল তেওঁক ঘৰলৈ অনাত

আৰু তেওঁক আমি লগত লৈ যোৱাৰ বাবেই আমাৰ বৰ বিশেষ কষ্ট নহ'ল আমি ঘৰলৈ ঘূৰি অহাত

গতিকে এই স্থানীয় গাইড বা সেৱা প্ৰদানকাৰী আমাৰ অঞ্চলত থকাৰ বাবেই আমাৰ সুবিধা হয় আৰু তেওঁলোকৰ জৰিয়তেই আমি বিভিন্ন ঠাইসমূহ নিশ্চিন্ত মনে ঘূৰি আহিব পাৰোঁ ভ্ৰমণ কৰি আহিব পাৰোঁ বিভিন্ন ধৰণৰ মনোমোহা দৃশ্যসমূহ চাই উপভোগ কৰিব পাৰোঁ গতিকে প্ৰতিটো অঞ্চলতেই স্থানীয় গাইড বা সেৱা প্ৰদানকাৰী

ভাল বুলি ভাবোঁ যিহেতু সুবিধা হয় অকলশৰে এটা যাত্ৰাত বা ভ্ৰমণ কৰাত দিগদাৰ হয় কষ্ট হয় কিন্তু এনেকুৱা এজন স্থানীয় গাইড বা সেৱা প্ৰদানকাৰী যদি থাকে তেতিয়া নিশ্চিন্ত মনেই যাব পাৰি আৰু সুকলমে ঘৰলৈ ঘূৰি আহিব পাৰি গতিকে একোজনকৈ হ'লেও বিভিন্ন ভাষাত কথা পাতিবপৰা স্থানীয় টোৰ গাইড বা সেৱা প্ৰদানকাৰী থকাটো ভাল বুলি ভাবোঁ